পাহাৰ দেখিবলৈ বৰ শুৱনি আমি বহু দিনৰ পৰা পাহাৰ ফুৰিবলৈ যাম বুলি ভাবি আছিলোঁ হঠাতে এদিন লগৰ সমনীয়াৰ পাঁচজনৰ লগত কথা পাতি আমি এদিন পাহাৰলৈ বুলি গ'লোঁ বাছেৰে প্ৰায় তিনি ঘণ্টামান যোৰা এটা বাট পাহাৰটোৰ নাম হ'ল চাংলাং পাহাৰ আমি তিনিজনে গৈ ভাবিলোঁ পাহাৰখন দূৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া কিন্তু গৈ পাই দেখিলোঁ সিমান ধুনীয়া নহয় আমি বেগত পানী বটল কাপোৰ কানি ক'ল্ড ড্ৰিংকছ আৰু কিছুমান সামগ্ৰী লগত লৈ গৈছিলোঁ তাত দেখিলোঁ আমি পাহাৰত বাস কৰা লোকসকলে কেনেধৰণে জীৱন যাপন কৰিছে তাত কি কি ধৰণৰ খেতি কৰে সকলো কথা গম পালোঁ ভয় কৰিবলগীয়া কথা কোনো নাই আমি তাত সিহঁতৰ লগত কথা পাতি গম পালোঁ সিহঁতে কি দৰে জীৱন যাপন অতিবাহিত কৰিছে সকলো কথা বিৱৰি কোৱাত শুনি য'ত ভয়ৰ কোনো কাৰণ নাই বুলি গম পালোঁ আৰু নদ নদী পাহাৰ ভৈয়াম দেখি মনটো সঁচাকৈয়ে কিবা এটা ভাল লাগি গ'ল